অঁ হেল্ল' অঁ হয় হয় অঁ থলুৱা মদ হিচাপে ইয়াত আপোনাৰ সাজ পাব ৰহি পাব আপং পাব এইখিনি পাব আৰু

অঁ সেই থলুৱা হিচাপে আপুনি সাজ পাব আৰু ৰহি আপং এইখিনিয়ে পাব থলুৱা বুলি ক'লে সেইখিনিয়ে পোৱা যায় চাই মদো পোৱা যায় সেইখিনিয়ে আৰু বেলেগ নাই অঁ বেছি দাম নহয় থলুৱাবোৰ এশ ডেৰশ ইমান মানতে হয় অঁ ৰহি বটল আপোনাৰ এশ টকা চাই মদটো তেনেকৈ পঞ্চাছ টকাৰ পৰা সত্তৰ টকা ইমান টকা পৰ্য্য়ন্ত হয় অঁ পোৱা হয় অঁ হিচাপে বিকোঁ এশ টকা

অঁ অঁ অঁ অঁ আমি ঘৰতে এইখিনি সাজ প্ৰস্তুত কৰোঁ তাৰপিছত সেই সাজ প্ৰস্তুত কৰিবৰ কাৰণে আপোনাৰ চাউলৰ দৰকাৰ হয় তাৰপিছত সাজৰ দৰৱ দৰকাৰ হয় সেইখিনি আমি সাজৰ সাজ প্ৰস্তুত কৰিবৰ কাৰণে চাউল আমি সিজাই লওঁ সিজাই লৈ দৰৱ আনি খুন্দি সেই দৰৱখিনি সাজৰ মানে কি ভাতৰ লগত বা চাউলৰ লগত মিহলাই আমি সেইখিনি অলপ দিনৰ কাৰণে ৰাখি থওঁ আৰু তাৰপিছত সেইখিনি চেকি হ'লে তাৰপৰা আমি সাজ আমি পাওঁ অঁ অঁ ঠিক আছে হ'ব